ভাল ভাল কি খবৰ অহ এই এনেই আছিলোঁ পাই অ' চাকৰি এপ্লাই কৰা নাই কিন্তু হেৰিয়ত পোষ্ট ওলাইছে বুলি শুনিছোঁ পাই এই বি চি পি এল ত অ' অহ এই জুনিয়ৰ এছিছটেণ্ট ওলাইছে অ' ওলাইছে অ' এইটো এপ্লাই কৰিম বুলি ভাবিছা নেকি তাকে ময়ো এপ্লাই কৰাতো ভাল হ'ব নেকি বাৰু হয় তাকে একেলগে যাম অই ক্লাৰ্কো ওলাইছে আক' ক্লাৰ্কো ওলাইছে অ' তাকেইতো অ' আৰু এইবাৰ পোষ্টো তাকেইতো এইবাৰ প'ষ্টো ওলাইছে এইটো ত্ৰিছটামান প'ষ্ট ওলাইছে হেৰি একেলগতে ত্ৰিছটামান ওলাইছে অ' তাকেই পাই চাকৰিটো পালে ভাল আছিলে দেখোন হয় নি ও ৰিলায়েঞ্চতো ওলাইছে নেকি তাত দিব লাগিব তেতিয়াহ'লে অ' তাতো দিব লাগিব তাতো হেৰিখন একেলগে দিম দিয়া দুইটাই নহ'লে

ফেব্ৰুৱাৰী লাষ্টলৈ ন কেইদিনমানতো আছে হৈ যাব তেতিয়ালৈ তাকেইতো দুইটা দুইটাই মই এপ্লাই কৰিব লাগিব তেতিয়া পোৱা হেঁতেনতো ভালেই আছিলে ন এনেই বেকাৰ বহি আছোঁ আৰু তাকে ত' নাই নাই নাই তাকে তাকে মই অ' দিয়া জনাবা মোক জনাবা জনাবা জনাবা একদম একদম মই জনাম জনাম জনাম লগা লগ জনাম দিয়া দিয়া দিয়া ঠিক আছে একদম একদম ঠিক আছে দিয়া হ'ব দিয়া অহ অহ